অঁ ভাই বৈ মাছ মাৰিব যাওঁ আজি এইখিনিত আছে এই পিছফালে গাঁৱৰ নদীত যাবি নেকি অঁ যাবি কি কৈছে এই তইয়ে মইয়ে যাম আৰু যাব চাগে কোনোবা মাছ আহিছে আহিছে বহুত আহিছে নাই মোৰ আছে নহয় হ'ব মিলাই কৰি যাম আৰু দুয়োটা বৈ বৈ বৈ হেই জাকৈ লৈ যাবি তোৰ বৌকো লৈ ল অঁ মোৰ লগৰকিটা যাব অঁ বৈ কিটো নাজানো মই গ'লে গম পাম দুইটা বৈ যাওঁ মই ওলাই কৰি আহিলোৱেই আৰু এতিয়া বৈ মই প'ল' চ'ল'টো লৈ প'ল' বৈ তহঁতৰ ঘৰত সোমাই যাওঁ দুয়োটা অঁ তাৰপৰা আমাৰ ঘৰৰ পৰা ডাইয়েক্ট প'ল'টো লৈ যামগে আৰু তই কি নিবি লৈ যাবি অঁ গৈ গাঁঠি চাঠি দি ল'বি অঁ বৈ দুইটাই গাঁঠি চাঠি দি জাল জানো যদি মাৰ নিব লাগিব অঁ তেন্তে হ'লে যাম ভাত চাত বনাব ক ভাত চাত খাই যাম ময়ো ভাত নাই খোৱা অঁ নাই খোৱা তোৰ অঁ তেনেকে হ'লেও হ'ব আকৌ দেৰি হ'ব বা অঁ হ'ব সেইটোও হয় কি কি বা ওলাইছে তাকে জানো ভাল ওলালে ভাল আৰু বেছি বেছি পাই যাওঁ বেচি দিমগে অঁ কম অঁ কম পালে ক'ত হ'ব কম পালে শুকাই দিম আহি অঁ অঁ সেইটোৱেই কৰিম আহি পেলাই নহ'লে অঁ মানে বেছি পাই গ'লে শুকাই দিম অলপ

ঘৰতে খাম আৰু অঁ বহুত দিন আগতীয়াকে হেনো ক'ব নাপায় এনেকে কি কৰিছ বেছি আশা কৰাটোও বেয়া কথা হ'ব দে বৈ বৈ তহতৰ ঘৰৰ পৰা আহো ব'ল